হয় মই হাঁহ কুকুৰা পোহোঁ কয়লা হাঁহৰ উৎপাদনটো বেছি হয় আৰু লোকেল হাঁহে হাঁহৰ উৎপাদনটো অলপ কম হয় আৰু হাঁহ ডাঙৰ হ'বলৈ বহুত দিন লাগে সেইকাৰণে আৰু বাৰী চাৰীবোৰ গোটেই খচি মানে হেৰি লেতেৰা কৰে লোকেল হাঁহটো সেইকাৰণে ব্ৰইলাৰ হাঁহটো ভাল ব্ৰইলাৰ হাঁহটো ৱেট বেছি বাঢ়ে আৰু উৎপাদনো বেছি ভাল সেইকাৰণে আমি ব্ৰইলাৰ হাঁহটোৱে বেছিকৈ পুহোঁ লোকেল হাঁহতকৈ ব্ৰইলাৰ হাঁহটো পুহি এতিয়া বৰ্তমান আমি বহুতো হেৰি উৎপাদিত হৈ বহুত এতিয়া আমি লাভৱান হৈছোঁ আমি এতিয়া বইলা হাঁহ পুহি ঘৰ দুৱাৰ আদিও এতিয়া আমি বনাইছোঁ ল'ৰা ছোৱালী স্কুল যোৱাৰ ড্ৰেছ আদি সেইবিলাকতো আমাৰ হেৰি হয় খেতি পথাৰ কৰিবলৈ ট্ৰেক্টৰ দিব ট্ৰেক্টৰক খেতি কৰা পইচা এই সেইবিলাক দিবলৈ আমাৰ আমি এতিয়া সক্ষম হৈছোঁ ট্ৰেক্টৰে হাল বাবলৈ মাটি বিলাকত আৰু তাৰপৰা সেই হাঁহ কুকুৱা হাঁহ বিকি আৰু ল'ৰা ছোৱালীবিলাককো স্কুল যাবলৈ টিউশ্যন দি পেলাই দি সেইবোৰতো বহুত হৈছে ব্ৰয়লাৰ হাঁহ পুহি ব্ৰয়লা হাঁহৰ উৎপাদনটো বেছি সেইকাৰণে আমি ব্ৰয়লা হাঁহটো পোহিছোঁ আৰু দানাটো আমি হেৰি দানা আমি কিনিয়ে দিওঁ তিনিবেলা তিনি সাজি আৰু কণীটো ঘৰত পৰাই পিনে আমি ব্ৰইলাৰটো পোৱালি নজগাওঁ কাৰণ পোৱালি জগাবলৈ হ'লে মেচিন লাগে আৰু আমি পোৱালি জগাবলৈ হ'লে ঘৰত ত্ৰিছ দিন লাগিব উমনি দিবলৈ হ'লে সেইকাৰণে আমি মেচিনত দিয়া পোৱালিটোকে কিনি আনো আৰু ইয়াৰ উৎপাদন আমি বছৰেকত ষাঠি হাজাৰ ওপৰত হৈ যায় উৎপাদন কৰি আমি বহুত লাভবান হৈছোঁ আৰু এই হাঁহ পোৱালিকেইটা ডাঙৰ হ'বলৈ আমি ঠাণ্ডা দিনত অলপ গৰম দিব লাগে গৰম দিনত ইমান গৰম প্ৰয়োজন নাই চাফ সদায় চাফ চিকুণতা কৰিব লাগে পোৱালিখিনি দৰব দিব লাগে যেনে পাউদাৰ জাতীয় দৰবটোৱে আমি বেছি ব্যৱহাৰ কৰোঁ কেতিয়াবা চাউলো দিওঁ আমি আৰু দানা দিওঁ এই দানা দি মেলি দিওঁ আৰু মাহেকত হ'লেও দুশ ওপৰত আমি তিনিমাহত আমি বিকিব পৰা হয় এই বিকি পিনাই পাইকাৰি দি পাইকাৰি দি পিনে তাৰ দুই কেজি পাঁচ চাৰি কেজি ওজন সিমান হয় সেই ওজন আমি পাইকাৰিত দিওঁ পাইকাৰিত দি আমি দহ হেজাৰ পোন্ধৰ হেজাৰ প্ৰথমতে আমাৰ লাভ হয় তাৰপিছত এতিয়া যি সৰহকৈ পুহিছোঁ এতিয়া সৰহকৈ হৈ আমাৰ এশটা পুহিলে আমাৰ যেনে হ'লেও পঞ্চাছ হাজাৰ ওচৰা উচৰি থাকি যায় নিজৰ দুশ টকা ডেইলি দুশকৈ থাকে দুশকৈ থাকে তাৰপৰা কণীটো আমি লোকেল হাঁহটো বৰকৈ নোপোহোঁ লোকেল হাঁহ কণী উমনি দিবলৈ হ'লে ত্ৰিছ দিন লাগে সেইকাৰণে আমি লোকেল হাঁহটো বৰকৈ নোপোহোঁ আৰু নিজৰ বাৰীখন নষ্ট কৰে সেইকাৰণে লোকেল হাঁহ নোপোহোঁ বয়লা হাঁহ পুহিয়ে আমি বহুত উপাদান হৈছোঁ আৰু আমাৰ গঁৰালটো সদায় চাফ চিকুণ কৰিব লাগে আৰু গঁৰাল চাফ চিকুণ কৰিব লাগে সদায় সাৰিব লাগে চফা কৰিব লাগে সেই চাফ চিকুণ কৰি দানা পানী নিতৌ তিনিবাৰ দিব লাগে আৰু দানা পানীৰ লগতে যদি বেছি হাঁহটো বেছি শকত হ'বলৈ আমি তাৰ লগত দৰবো দিব লাগে দৰবটো আমি ফাৰ্মচীত পাওঁ ফাৰ্মচীৰপৰা কিনি আনো কিনি আনো আৰু সদায় গঁৰালবোৰ চফা কৰি চাফ চিকুণ তিনি তিনি চাৰিমান নিতৌ চাফ চিকুণ কৰি আহিলে ভাল হাঁহ থাকিবলৈ সুবিধা হয় আৰু ভালকৈ দানা দিলে হাঁহৰ উৎপাদন বহুত বঢ়ে এই কৰিয়ে আমি বহুত বহুতো স্বাৱলম্বী হৈছোঁ স্বাৱলম্বী হৈছোঁ আৰু ল'ৰা ছোৱালীও টিউশ্যনৰ ফিজ বা ঘৰখনো সকলোৱে উৎপাদন কৰি আমি ঘৰখন সকলো টনকিয়াল হৈছোঁ আৰু তাকে কৰি এতিয়া আমি ঘৰ ঘৰ আগতকৈ অকণমান ঘৰখনো আগতকৈ ঘৰবোৰ আমি ঘৰটো অলপ হেৰি কৰি উন্নত হৈছোঁ আমি আগতকৈ উন্নত হৈছোঁ আৰু হেৰি ব্ৰইলাৰ হাঁহটো পুহিলে আমি আৰু বহুত উন্নত উন্নত জাতৰ মাংসও উৎপাদন দিয়ে আৰু মাংসটো সোনকালেই শকত হয় আৰু টনকিয়াল হয় আৰু মাংসটো ৱেটটো বেছি হয় সেই ৱেট বেছি হ'লে আমি হেৰি পাইকাৰি দিলে পাইকাৰিয়ে নিবলৈ ভাল পায় আৰু আমি দামটো বেছি পাওঁ বছৰেকত আমি তেনেদৰেই কৰি আমাৰ হ'লেও এয়াই হাঁহ কুকুৰা পুহি ব্ৰইলাৰ পুহিয়ে আমি আমি চাকৰি নকৰিলেও হয় বইলাৰ হাঁহটো পুহিলে আমি ইয়াকে পুহি ঘৰখনৰ লগতে ল'ৰা ছোৱালীয়ে এনে হেৰি ল'ৰা ল'ৰা ছোৱালীয়ে ব্ৰইলাৰ পুহি হাঁহ পুহিয়েই সকলোকে খোৱাই পিন্ধাই আছো আৰু ইয়াতকৈ উন্নত যদি ভৱিষ্যতে কিবা হাঁহ পুহিয়ে আমি ভৱিষ্যতটো হেৰি কৰিব বিচাৰিছোঁ হাঁহ কুকুৰা হাঁহ পালন কৰিয়ে ব্ৰইলাৰ হাঁহটো কণীৰ এই বিকিলেও আমি ঘৰত কণী পৰালে কণী বিকিলেও আমি দহ টকাকৈয়ে পাম সেই কণী বিকিলেও আমি বহুত স্বাৱলম্বী হ'ব পাৰিম